আমি ভাদ মাহত এতিয়া নেঘেৰিটিং দ'ললৈ গৈছিলোঁ তাত নেঘেৰিটিং দ'লত নামিলোঁ ধূপ ধূনা লৈ তাত সেৱা সৎকাৰ কৰি আহি দোকানত সোমালোঁ দোকানত আহি কিবা কিবি বস্তু অলপ কিনিলোঁ কিনি বান্দৰ দেখিলোঁ আহি কৰি ভোক লাগিলে কিবা এটা খাবলৈ বুলি আহিলোঁ আহি দেৰগাঁও টাউন পালোহি দেৰগাঁও টাউনত হোটেল এখনত সোমালোঁ সোমাই আহি তাত চাহ খালোঁ প্ৰথমতে চাহ খাই আহি তাৰপৰা ভাত খালোঁ ভাত মাছৰ ভাজি মাছৰ জোলকে বিলাহী মাছ তেনেকৈ দি এখন বনাইছিলে তাৰপৰা দাইল বনাইছিলে আৰু পদুনা চাটনী তেনেকৈ দিছিলে অঁ সেই চাটনিকণ কিন্তু খাই বহুত ভাল পালোঁ তাত সেই হোটেলখনত ভাল লাগিলে খাই তাত খাই কৰি ওলাই আহিলোঁ মই ভাত খালোঁ বেলেগে কিছুমানে পৰঠা খাইছে কিছুমানে চাহ খাইছে তেনেকৈ আমি কেইজনমানে ভাত খালোঁ তেনেকৈ তাত সেই চাটনিকণ খাই ভাল পালোঁ পদুনা চাটনিকণ খাই কৰি আহি আহি আহি আছোঁ এনেকৈ আহি আহি আকৌ গোলাঘাট পালোঁহি গোলাঘাটতো তেনেকৈ সোমালোঁ যি টি বস্তু ল'লোঁ লৈ কৰি তাত ফল মূল কিনিলোঁ কিনি কৰি খাই আপেল আনিলোঁ আনি কৰি ল'লো কিনি কৰি আকৌ আহি হোটেলত সোমালোঁহি হোটেলত চাহ খালোঁ তাত চাহৰ পিঁয়াজী কচৰি নিচিনাকৈ এটা মানে কচৰি বনাইছিলে সেই কচৰিটো খাই বৰ ভাল লাগিলে তাত সেই কচৰিটো খাই হোটেলখনত সেই কচৰি খালোঁ তাত বাকীকেইগৰাকীয়েও তেনেকৈ কচৰি খালে ভাল পালে তাত খাই কৰি আচাৰ দিছিলে চাটনি দিছিলে সেয়াও খাবলৈ বহুত ভাল লাগিলে খাই কৰি আহি আহিলোঁ তেনেকৈ আকৌ আহি কৰি আহিলোঁ ফুৰিলোঁ ফুৰি কৰি আকৌ তেনেকৈ চাহ খাওঁ ক'লোঁ খাই কৰি আকৌ পৰঠা খালোঁ পৰঠাটো পৰঠা তাত বুট এনেকৈ মটৰ ঘুগুনি নিচিনাকৈ বনাই দিছিলে পৰঠাটো ইমান ধুনীয়াকৈ বনাইছে সেয়াও খাই ভাল লাগিলে পৰঠা খায় তাতো ভাল লাগিল সেই হোটেলখনতো ভাত মাছৰ জোল তেনেকৈ চাটনি তেনেকৈ বনাই দিছিলে সেয়াও খাই বহুত ভাল লাগিলে তাত খাই কৰি আহিলোঁ আহি ফুৰিলোঁ অলপমান ঠাই চালোঁ দেৰগাঁৱত আহি কৰি আকৌ গোলাঘাটত আহিলোঁ তেনেকৈ কিবা কিবি বজাৰ কৰিলোঁ কৰি মেলি হোটেলত সোমাই হোটেলত চাহ অকণ খায় চাহ খালোঁ ভাত মোৰ চাহকণ কচৰিটো বহুত ভাল লাগিলে খায় চাহ খাওঁ চাহ ভাল পাওঁ খাই মই চাহ ভাল লাগিলে কচৰিটো খাই ভাল লাগিলে তাত চাহকণ বহুত ধুনীয়াকৈ দিছিলে খাবলৈ পৰঠাও বহুত ধুনীয়াকৈ পৰঠা বনাইছে একদম কোমলকৈ তেনেকৈ বনাইছে পৰঠা খাই কৰি পৰঠাৰ চাটনিকণ ভাল লাগিলে তাত ভাজি এনেকৈ ঘুগুনি টাইপত বনাইছে সেয়া ভাল লাগিলে খায় খাই কৰি সেয়া ভাল পালোঁ খায় ভাতো সেয়া ভাত মাছৰ জোল তেনেকৈ চব্জিকণ চাটনিকণ ভাল পালোঁ খায় বহুত ভাল লাগিলে খায় তেনেকুৱা খোৱাই নাই তাত বহুত ভাল লাগিলে মানে বেলেগতকৈ খায় বহুত ভাল লাগিলে সেই হোটেলখনত চাহকণ খায়ো ভাল লাগিলে পিঁয়াজী কচৰিটোও বহুত ভাল লাগিলে খায় চাহৰ লগত কচৰিটো খালোঁ ঘৰলৈও আনিলোঁ সেয়া ভাল পালোঁ দেখি আমি সকলোৱে খাই খালোঁ খাই কৰি আহিলোঁ আহি বস্তু কিবা কিবি কিনিলোঁ কিনি আহি মানে থকোঁতে সেয়া সেই খাদ্য়কণ মানে বহুত ভাল লাগিলে বহুতখিনি ইমান ধুনীয়াকৈ বনাইছিলে খাবলৈ চাটনিকণো ইমান ধুনীয়াকৈ বনাইছে মাছৰ জোলকণো ইমান ধুনীয়াকৈ বনাইছে খাই কিবা এটা ভাল লাগিলে মানে মনত পৰি আছে খাই আছোঁ খোৱাটোকে চাটনিকণৰ কথা মাছকণ বহুত ধুনীয়াকৈ বনাই দিছিলে আৰু কচৰিটো ইমান ধুনীয়াকৈ বনাই দিছে অঁ পিঁয়াজীয়ে বনাইছে বহুত ধুনীয়াকৈ বনাইছে খাবলৈ বহুত ভাল লাগিলে কচৰিটো খায় সেইখন হোটেলতো খাই ভাল লাগিলে আৰু দেৰগাঁও হোটেলখনটো খাই ভাতকেইটা বহুত ভাল লাগিলে চাটনিকণো ভাল লাগিলে মাছৰ জোলকণো বহুত ধুনীয়াকৈ বনাইছিলে ভাতকেইটাও ভাল লাগিলে আৰু গোলাঘাটত এই ক চাহৰ দোকান হোটেলত সেই চাহৰ চাহ খাওঁতে সেই কচৰিটো বহুত ভাল লাগিলে বহুত ভাল পালোঁ খাই কৰি আহি ঘৰ পালোহি